মানচিত্ৰ আৰু মানচিত্ৰ নিৰ্মাণৰ অধ্যয়নৰ পৰা আমি বিভিন্ন ধৰণৰ কথা শিকিব পাৰোঁ পোনপ্ৰথমে আমি জানিব লাগিব মানচিত্ৰ কি হয় মানচিত্ৰ হ'ল পৃথিৱীখন গোলকাৰ আৰু এই গোলকাৰ পৃথিৱীখনৰ পৃষ্ঠৰ ভাগত কোনো এটা অঞ্চলৰ এখন সমতল সমতলত উপস্থাপন কৰাটোৱে উপস্থাপন কৰি সেই মানচিত্ৰখনত প্ৰাকৃতিক ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক অৱস্থানবিলাকৰ বিষয়ে জানিব পাৰি তাকে আমি সাধাৰণ অৰ্থত আমি মানচিত্ৰ বুলি ক'ব পাৰোঁ আৰু মানচিত্ৰ বিভিন্ন ধৰণৰ উপাদান আছে মানচিত্ৰ নাম বা মানচিত্ৰ সীমাৰেখা মানচিত্ৰ মাপনি আকৃতি আকাৰ মানচিত্ৰ সময় বা প্ৰচলিত সাংস্কৃতিক চিহ্ন আদি মানচিত্ৰ এখনত বা মানচিত্ৰ নিৰ্মাণৰ অধ্যয়নৰ পৰা আমি জানিব পাৰোঁ যে এখন ঠাইৰ অৱস্থিতি বা এখন ঠাইৰ দিশ এখন এখন ঠাই ৰাস্তা ঘাট পদূলি বা ৰাজনৈতিক কিছু ৰাজনৈতিক বা নদ নদী পাহাৰ পৰ্বত সাগৰ মহাসাগৰ কেনে ঠাইত কোন ঠাইত অৱস্থিত হৈ আছে সেই বিষয়ে আমি এখন মানচিত্ৰ নিৰ্মাণৰ অধ্যয়নৰ যোগেদি আমি গম পাব পাৰোঁ আৰু এখন মানচিত্ৰ দ্বাৰা আমি এখন ঠাইৰ অৱস্থিতি এখন ঠাইত কি কি আছে কি নাই ভৌগোলিকভাৱে কেনেধৰণে বস ক'ত কি ধৰণৰ বস্তু আছে সেই সকলো কথা আমি এখন মানচিত্ৰ নিৰ্মাণৰ অধ্যয়নৰ যোগেদি আমি শিকিব পাৰোঁ আৰু এখন মানচিত্ৰ অধ্যয়ন কৰি দেশ মহাদেশবোৰ ক'ত অৱস্থিত সেইবিলাকৰ সীমাৰ বিভিন্ন ঠাইৰ অৱস্থিতি বা ঠাইবোৰৰ মাজত কিমান দূৰত্ব আছে যেনেধৰণৰ বিভিন্ন ধৰণৰ কথা আমি মানচিত্ৰ অধ্যয়নৰ যোগেদি আমি বুজিব পাৰোঁ বা জানিব পাৰোঁ আৰু মানচিত্ৰ অধ্যয়ন কৰি আমি প্ৰাকৃতিক ৰাজনৈতিক কলকাসনা জনসংখ্যা সেইসমূহৰ বিষয়ে আমি জানিব পাৰোঁ বা আমি নতুন এখন ঠাইলৈ ভ্ৰমণ কৰিলে যদি আমি সেই ঠাইখনৰ বিষয়ে আমি যদি জ্ঞাত নহয় বা ৰাস্তা পদূলিবিলাকৰ কথা যদি আমি নাজানো তেন্তে সেই মানচিত্ৰ এখন অধ্যয়ন কৰি আমি সেই ঠাইখনৰ কথা আমি জানিব পাৰোঁ সেই ঠাইখনৰ ৰাস্তা ঘাট যাতায়াত ব্যৱস্থাসমূহ আমি সঠিকভাৱে আমি জানিব পাৰো আৰু সেই এখন মানচিত্ৰ অধ্যয়ন কৰি দেশখন উন্নত অন্নত সেই বিষয়েও আমি জানিব পাৰো এখন মানচিত্ৰৰ বিভিন্ন ধৰণৰ মানচিত্ৰ দেখা পোৱা যায় মানচিত্ৰ বিভিন্ন ধৰণৰ মানচিত্ৰ অধ্যয়ন কৰা হয় লগতে মানচিত্ৰ নিৰ্মাণ কৰা হয় আৰু এখন মানচিত্ৰৰ প্ৰস্তুত কৰাত বিভিন্ন ধৰণৰ আপোনাৰ সাং সাংস্কৃতিক চিহ্ন প্ৰয়োগ কৰা হয় যাৰ দ্বাৰা আমি এখন সৰু কাগজতে এখন এখন এখন বিশাল ঠাইৰ বিষয়ে আমি জানিব পাৰোঁ